যে গ্ৰাম্য অঞ্চলৰ সংস্কৃতি পৰিচয় সংৰক্ষিত আৰু প্ৰচাৰৰ ক্ষেত্ৰত পৰম্পৰাগত খেল খেলত ইহঁতে হাঁহ যুঁজ কুকুৰা যুঁজ ম'হৰ যুঁজ আদিৰ ভূমিকা পালন কৰে সেইবোৰ খেল পাতি সিহঁতৰ পৰম্পৰাটো অৰ্থিত ৰক্ষা কৰে সেইটো যিহেতু সেইবোৰ খেল পৰম্পৰাগত ভাবে চলি আহিছে সেইকাৰণে গ্ৰাম্য অঞ্চলৰ লোকসকলে হাঁহ যুঁজ কুকুৰা যুঁজ ম'হ যুঁজ আজি খেল পৰম পাত